হয় আমাৰ ইয়াত ওদালগুৰিত বহুতো মানে হেৰি পৰ্যটনস্থলীবোৰ আছে সেনেকৈ পৰ্যটনস্থলীবোৰত বিভিন্ন মানুহো ৰখা হৈছে তেওঁলোকে নিজাকৈ মাহেকীয়া ছিষ্টেমত সেনেকৈ মানুহ ৰখা হৈছে মানুহবিলাকে যেনেধৰণে মানে হেৰিবিলাক পৰ্যটনস্থলীবোৰ ৰাখিব লাগে তেনেকৈয়ে ৰাখি আছে বুলি দেখিছোঁ মই কেতিয়াবা গৈ দেখিছোঁ আৰু মানে আমাৰ ইয়াতো হেৰিবিলাক আছে যে হেৰিত স্থলীবিলাক য'ত মানুহবিলাকে যায় বনভোজ চনভোজ খায় সেনেকুৱা হেৰিও আছে তাত মানে গৈ মানুহবিলাকে নিজেই অলপ তাত সিমান এটা হেৰি নহয় বাৰু তাত বনভোজস্থলীতো ক'তনো কোনে কিমান হেৰি কৰিব কিন্তু মন্দিৰ বা হেৰিবিলাকত সেইবিলাকত মানুহে ৰখা হয় নিজে মানে মানুহবিলাকে হেৰি কৰে আৰু তেওঁলোকে চাফ চিকুণতা কৰি ৰাখে সঠিক ধৰণেই চলি আছে বুলি মই ভাবোঁ যেনেকৈ যি মানে নিয়ম নীতিত বা হেৰিত কৰিব লাগে কামবিলাক সেনেকুৱাকৈ কৰি থকা হৈছে সেনেকুৱাকৈ কৰি আছে আৰু যদি কিছুমান আৰু হেৰিও আছে নিজাকৈ কিছুমানে হেৰি কৰি থৈ আহে সেইবোৰ বাৰু ক'বলৈ অলপ অসুবিধা হয় যে যিহেতুকে নিজে কেতিয়াবা গ'লে আৰু দেখা পাওঁ যে হেৰিবিলাক সঠিকভাৱেই চলি আছে সঠিক ধৰণে চলি আছে মই ইমান বেছি হেৰি কৰিবও হেৰি নকৰোঁ পৰ্যটকস্থলীবোৰ বাহিৰা বাহিৰৰ বাহিৰৰপৰাও মানুহ আহে আহে আমাৰ ইয়ালৈ আহি সেইবিলাক মানে দৰ্শন বা হেৰি কৰি থৈ যায় সেনেকৈ আৰু আমাৰ ইয়াত ওচৰৰ মাজতে মানুহবিলাকো যায় বা বাহিৰৰ হেৰিবিলাকো আহি তেওঁলোকেও দৰ্শন কৰে বা হেৰি কৰে সেনেকৈয়ে আৰু মানে হেৰিবিলাক পৰ্যটনস্থলীবোৰ চলি আছে আৰু যিবিলাক মানুহে কৰে তেওঁলোকক কিবা এটা হেৰি দিয়া যায় মাহেকীয়া হেৰিত সেনেকৈ দিয়া যায় আৰু মই যিখিনি জানো সেইখিনি পৰ্যটক স্থলীবোৰ সেনেকৈয়ে থাকে ৰাখি আমাৰ ওচৰৰ পাঁজৰৰ কিছুমান মানুহ যায় কেতিয়াবা তাত ডাঙৰকৈ কিছুমান উৎসৱ পাৰ্বণো পাতে যি হেৰিবিলাকত সেইবিলাক পাতিলৈও বহুত ডাঙৰকৈ দুই তিনিদিনীয়া অনুষ্ঠান হয় সেইবিলাক হোৱাৰ পাছতো সেইবিলাক পাছ হোৱাৰ পাছতো ভালকৈ মানে মানুহবিলাকে চোৱাচিতা সঠিক ধৰণেই কৰে বা হৈ যোৱাৰ পিছতো সেইবোৰ জেগা বা হেৰিবিলাক একদম চাফ চিকুণতাৰে ৰাখে আমি দেখিছোঁ নিজে আমাৰ ইয়াত পূজা হয় বা বেলেগ হেৰি হয় হেৰিসকলৰ বেলেগ বেলেগ নিজা নিজা জাতিবিলাকৰ তেওঁলোকৰো হয় সেনেকৈ মানে হেৰি কৰা যায় পূজা হ'লে বা হেৰি হ'লে চব মানুহে সমূহীয়াকৈ একেলগে কৰা দেখা যায় ভাল পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে চব জেগাই সেনেকৈ মানে দেখি পাওঁ আৰু আমি বা কিছুমান মঠ মন্দিৰবিলাকো আছে আছে নোহোৱা নহয় বহুত হেৰি আছে তাতো সেনেকৈ যোৱা হয় বা বেলেগৰপৰা মানুহ আহিলেও তেওঁলোকৰ কিন্তু সেনেকুৱা এটা হেৰি নাই যে বেয়া কিছুমান হেৰি কৰিব সেইবিলাক আমি দেখাও নাই সঠিক ধৰণেৰেই হৈ থকা বুলি ভাবোঁ দেখিছোঁ সেনেকুৱাকৈ আমি গ'লেও এতিয়াও মানে তাৰে মানুহবিলাকে পূজাৰীবিলাকে বা এইটো এনেকৈ কৰক সেইটো সেনেকৈ কৰক সেনেকুৱাকৈ দেখাই দিয়ে নাজানিলে অলপ বুজাই দিয়ে ক'ত কেনেকৈ কি কৰিব লাগে চববিলাকৰে মানে নিজা নিজা একোটা হেৰি থাকে ব য'ত কি ক'ত কি কৰিব লাগিব বেলেগ পানীৰ ব্যৱস্থা বেলেগ বা হেৰিৰ ব্যৱস্থা বেলেগ ইফালে খোৱাৰ হেৰি কৰাৰ ব্যৱস্থা বেলেগ অলপ বেলেগ বেলেগ আছে সেইবিলাকত হেৰি কৰি থোৱা আছে মানে ক'ব নালাগে আৰু কাকো নিজা নিজেই জানিব লাগে জানিব দেখিলেই জানিব যে এইটো আমুক সেইটোত তামুক এনেকুৱাকৈ কৰা হয় বা পঢ়ি চালেই গম পায় যে অমুকটো অমুকত আৰু তামুকটো আমুকত সেনেকুৱাকৈ কিছুমান এইবিলাক কৰা হয় যিটো আৰু যদি হোৱা নাই বুলি মই ক'ব নোৱাৰোঁ কাৰণ আৰু কিছুমানে কিছুমান ঠাইত আছেও সেনেকুৱা নোহোৱাও নহয় যেনি যাব হেৰি কৰিব কোনো নাথাকে তাত চোৱাচিতা কৰা মানুহ নাথাকে নাথাকিলে সেইবোৰ লেতেৰা পেতেৰা হৈও থাকে সেইবিলাক আমি নিজেই চাফ চিকুণতা কৰি ৰাখিব লাগিব যদি আমি যদি গৈ পেলাই কিবা এটা বস্তু লৈ যোৱাই হওক কিবা কৰিয়ে হওক যাই যদি ঠাইডোখৰ যদি আমি নিজেই চাফ চিকুণতা কৰি নাৰাখোঁ বা মানে হেৰিটো নিজেই যদি পৰিপাতি কৰি নাৰাখোঁ তেতিয়াহ'লে সেইটোতো আমাৰতো হেৰি হৈ যাব বেয়া এটা হেৰি হৈ যাব সেইকাৰণে যিমান পাৰোঁ নিজকে নিজেই কৰিব লাগে বুলি সকলোৱে জনাটো এটা দৰকাৰ বুলি মই ভাবোঁ সেনেকৈ মই আৰু বেছি মানে আঙুলীয়াই দিবও নাযাওঁ কাকো যে ক'ব হেৰি কৰিব কৰিব নোৱাৰিলেও ক'বও নোৱাৰি সেনেকৈ যে এইটো আমুক কৰিব তেনেকুৱাকৈ ক'বও নোৱাৰি নিজে জানিব লাগে সেইবিলাক কাম আৰু যিখিনি আমাৰ ইয়াত দেখিছোঁ যে আমুক আপুনি যিখিনি চলি আছে সেইবিলাক মানে ভালকৈ চলি আছে আৰু বেলেগকৈ ভাল মানুহ যিহেতুকে থাকেই তাত তেওঁলোকেতো কেতিয়াওতো সেইবিলাক বেয়া হৈ থাকিব নিদিয়ে বা হেৰি হৈ থাকিব নিদিয়ে আছে মন্দিৰ আছে নামঘৰ আছে সেইবিলাকত উৎসৱ পাৰ্বণবিলাকতো হৈয়ে থাকে আমি নিজেই যাওঁ তাত নিজেই দেখা পাওঁ সেনেকুৱাকৈ হৈ আছে আৰু আৰু হেৰিবিলাক তাৰ মানুহবিলাক আহে বহুত দূৰণিৰপৰা আহি থকা মেলাৰো ব্যৱস্থা আছে তাত খোৱা বোৱাৰো ব্যৱস্থা কৰি দিয়া হয় আহিলে বা কিছুমান অনুষ্ঠানত বাহিৰৰপৰা মানুহ আহে আহিলে সেইবিলাককো থকা মেলা ঠাই আছে আৰু তাত খোৱা লোৱাৰ ব্যৱস্থাও আছেইয়ে তাত মানুহ থাকে যিহেতুকে সেনেকুৱাকৈ ব্যৱস্থা আছে সঠিকভাৱেই চলি থকা বুলি মই দেখিছোঁ নিজে কি আৰু আমি যিহেতুে গৈয়ে থাকোঁ এইবিলাক অঞ্চল মানে উৎসৱ পাৰ্বণ হ'লে বা কিবা হ'লে বহুতেই ভাল লাগে সেনেকুৱা এটা পৰিৱেশত গ'লে বা আহিলে থাকিলে মই ভাবোঁ সেনেকৈ যাতে অনাগত দিনবোৰতো সেনেকৈয়ে চলি থাকে যাতে আমি আৰু আগলৈও সেনেকৈ কথাবোৰ ভালকৈয়ে চলি থকা বুলি ক'ব পাৰোঁ সেইটোৱেই আৰু বিশেষকৈ আৰু বিশেষ কথানো কি ক'ম সেনেকৈয়ে চলি আছে আৰু হেৰিবিলাক তাত থকা হেৰিবিলাক মানুহবিলাক বা যিবিলাক কিছুমান থাকে সেই তেওঁলোকে কিছুমান কথাটো বুজি নাপায় কিছুমানে বুজিয়ে পায় বাৰু ভালকৈ কিছুমানে বুজি নাপালে আৰু অলপমান মানে বেয়া হেৰিও কৰে সেইবিলাক তাততো আৰু হেৰি কৰিব লগা জেগা নাই নিজেই অলপ নিজৰ হেৰিটো খটোৱাই নিজেই অলপ হেৰি কৰিব লাগে সেনেকৈ কৰিব লাগে সেইকাৰণে যদি আমি নিজেই যদি পৰিপাতি বা চাফ চিকুণকৈ চোৱাচিতা কৰাসকলকেই যদি আমি ব্যস্ত হেৰি কৰি থৈ আহোঁ তেতিয়াতো সঠিক কথাটো নহয় গতিকে চোৱাচিতাটো ঠিকেই কৰি থকা দেখিছোঁ যদি সেইবিলাক যদি ভালকৈ যদি চোৱাচিতা নকৰেই তেতিয়াহ'লেতো আমিতো ক'ব পাৰিলোঁ হয় আজি যে আমুকতো আমুক যে তেওঁলোকে ভালকৈ চোৱাচিতা নকৰে বা হেৰি নকৰে সেইটোতো ঠিকে থাকেই চলি আছে গতিকে আমি সেই তাৰ বিষয়ে মই এইখিনিয়ে ক'ব বিচাৰিম যে সঠিকভাৱেই চলি আছে আৰু অনাগত দিনবোৰত সঠিকভাৱেই চলি থাকিব বুলি মই ভাবোঁ আৰু যিটো মানে হেৰি পৰ্যটনস্থলীবোৰ আমাৰ নিজৰ কাৰো নহয় সমহীয়াকৈয়ে থাকে সেইবোৰ যাতে সমূহীয়াই হিচাপেই ব্যৱহাৰ কৰে সেনেকুৱাকৈ যদি হেৰি কৰে আৰু তেতিয়া ভাল আমি যদি আৰু গৈ পেলাই যদি যি টি হেৰি কৰোঁ তেতিয়া বেলেগেও অলপ চোৱাচিতা কৰাত অসুবিধা পাব যে এনেকুৱা কৰি থৈছে এনেকুৱা কৰি থৈছে সেইবিলাকো কথা আহি পৰে গতিকে আমি নিজেই নিজৰ হেৰিটো নিজে কৰিব লাগিব নকৰিলে কিন্তু আমাৰ হেৰি সেইবিলাক আৰু নিজৰে এটা হেৰি হৈ যায় যে সেইবিলাক ঠাইত গৈ যদি বেয়া এটা পৰিৱেশেই পোৱা যায় তেতিয়াতো চবেইতো হেৰি নকৰিব কোনে চোৱাচিতা কৰিব যদি কোনোবা আহি বেয়া হেৰি কৰে তেওঁলোককো যিহেতুকে উপযুক্ত দৰমহা দিয়া হয় মাহৰ হেৰিত সেই সেনেকৈয়ে আৰু সেনেকৈয়ে আৰু হেৰিবিলাক কৰা হয় নহ'লে আৰু ক'ত হেৰি কৰিব আৰু উপযুক্ত দৰমহা দিলেই আৰু সেনেকৈয়ে আৰু কামবিলাক চোৱাচিতা কৰি থাকে সেনেকুৱাকৈ দেখিছোঁ আৰু হেৰি কৰিছোঁ দৰমহা হিচাপত ৰখা হয় মাহেকীয়া চিষ্টেমত তেওঁলোকক যি যেনেধৰণে দিয়ে সেনেকুৱা ধৰণেই আৰু হৰি কৰে আৰু সেনেকুৱাকৈ দেখিবলৈ পাইছোঁ